স্মাৰ্টফোন আমাৰ পৰিয়ালৰ হাতত বৰ্তমান তিনিটা আছে আমি স্মাৰ্টফোন প্ৰায়ে ব্যৱহাৰ কৰোঁ স্মাৰ্টফোনটো আমি খুলি চাওঁতে চাওঁতে কিমান সময় পাৰ হৈ যায় সেইটো নিৰ্দিষ্ট কোনো হেৰি নাই কেতিয়াবা ফোনটো চাই থাকোঁতে দুই তিনি ঘণ্টা পাৰ হৈ যায় কিন্তু ইস্মাৰ্টফোনৰ আজিৰ যুগত স্মাৰ্টফোনটো মানুহৰ যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ মানে সকলো কাম স্মাৰ্টফোনৰ যোগেদি আমি কৰিব পাৰোঁ মানে বিভিন্ন টেকন'লজি পা ধৰি মানে এতিয়া পইচা পাতি লেনদেনৰ ক্ষেত্ৰতো আমি স্মাৰ্টফোনৰ দ্বাৰাই কামখিনি কৰিব পাৰোঁ যিখিনি মানে ধৰক এতিয়া ব্যৱসায় পৰা আদি কৰি ব্যঞ্জনৰ পৰা ধৰি বিভিন্ন ধৰক কলা কৌশল আমি স্মাৰ্টফোনৰ যোগেদিয়েই শিকিব পাৰোঁ আৰু যিখিনি আমি ধৰক দেশ বিদেশৰ বা বাতৰি আমি স্মাৰ্টফোনৰ যোগেদিয়ে চাব পাৰোঁ বা ল'ব পাৰোঁ সেইকাৰণে আজিৰ যুগত স্মাৰ্টফোনটো আমাৰ মানুহৰ মাজত যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ যেনে ধৰক এতিয়া পশুপালন কৰিবলৈ হ'লেও আমি স্মাৰ্টফোনৰ যিকোনো এজন ব্যৱসায় পৰা যিকোনো এজন পশুপালনৰ পৰা ধৰক তেখেতে কি ধৰণে ধৰক পশুপালন কৰিছে তেখেতে দানা কি খুৱাইছে ধৰক পশুপালন কেনেধৰণে কৰিছে ধৰক কি কি দৰৱ জাতি ব্যৱহাৰ কৰিছে তেখেতলোকে আজিকালি স্মাৰ্টফোনৰ যোগেদিয়েই সকলোখিনি ফটো আপল'ড কৰি থাকে আমি তেখেতলোকৰ পৰা সেইখিনি চায়ো আমি বহুখিনি কথা শিকিব পাৰোঁ আৰু ধৰক মহিলাসকলে এতিয়া ধৰক যিকোনো এতিয়া চিলাই কাম কৰিবলৈ হ'লেও মহিলাসকলে কাটিঙৰ পৰা ধৰি চিলাইৰ পৰা ধৰি গোটেইখিনি স্মাৰ্টফোনৰ যোগেদিয়েই শিকিব পাৰে আৰু ল'ৰা ছোৱালী পঢ়োৱা ক্ষেত্ৰতো আমি বিভিন্ন ধৰণৰ এতিয়া এপছ আছে ধৰক শিক্ষামূলক সেইখিনি ধৰক এতিয়া আমি কিবা এটা নজনা কথা এটা আমি ল'ৰা ছোৱালীক পঢ়োৱাবলৈ হ'লে সেই স্মাৰ্টফোনটো খুলি ল'লেই বা সেই এপটো ডাউনলোড কৰি ল'লে তেখেতলোকক আমি নজনা কথা এটা আমি শিকাই দিব পাৰোঁ বা সেইকাৰণে আমি ভাবোঁ যে স্মাৰ্টফোনটো আজিৰ যুগত আমাৰ সমাজত এই স্মাৰ্টফোনটো প্ৰয়োজনীয়তা যথেষ্ট আছে সেইকাৰণে এই ফোনটো ইস্মাৰ্টফোনটো আমাৰ যথেষ্ট প্ৰয়োজন আছে বুলি মই ভাবোঁ